হেল্ল' চাৰ এইটো কিৰণ প্ৰকাশনত লাগিছেনে বাৰু মই আজিৰ পৰা কেইদিনমানৰ আগতে আপোনাৰ বুক ষ্ট'লৰ পৰা এখন উপন্যাস অনলাইনত অৰ্ডাৰ দিছিলোঁ কিন্তু উপন্যাসখন মই পালোঁ যদিও উপন্যাসখনৰ মাজৰ কেইটামান পাত ফলা আছে তাৰ উপৰি প্ৰিণ্টিং মিচটেকেই নে কি নাজানো প্ৰিণ্টিংবোৰ ইমান স্পষ্ট নহয় আৰু কিছুমান শব্দ ওলোটাকৈ লিখা আছে তাৰ উপৰি প্ৰথম পেজকেইখিলা ফলা বেতুপাতটোতো প্ৰায়বোৰ মচ খাই গৈছে সেইকাৰণে আপুনি এখন নতুন উপন্যাস মোৰ কাৰণে প্ৰেৰণ কৰিব পাৰিব নেকি বাৰু